হেল্ল'

এইটো হেৰি অসমৰ বিখ্যাত চাহ খেতিয়ক নাম্বাৰ হয় নহয় মই ফিল'বাৰীৰ পৰা কৈছোঁ প্ৰদ্যুৎ মৰাণ অ দাদা মানে মই মানে আজি নতুনকৈ মানে চাহ চাহ চাহপাতৰ মানে ব্যৱসায় কৰিব বিচাৰিছোঁ সেইকাৰণে মানে মই এশ বিঘা মাটিত মানে চাহ খেতি মানে চাহ উৎপাদন কৰিব বিচাৰিছোঁ তাৰমানে কেনেকৈ কৰিম মানে আপুনি জনাব নেকি

লাগিব লাগিব আপোনাৰ আপোনাৰ তাত আছে নেকি

ঠিক আছে অ অ কিমানটো ডিছ ডিছ ডিছটেঞ্চ ঠিক আছে ঠিক আছে অ ঠিক ঠিক আছে তেন্তে আপোনাক মই ফ্ৰী থকাৰ সময়ত আকৌ পুনৰ ফোন কৰিম পুলিৰ কাৰণে দাদা